মোৰ প্ৰিয় মাছ বুলি ক'বলৈ গ'লে মই প্ৰায় সকলো মাছখিনিয়েই খাই ভাল পাওঁ দেই খালী তাৰ মানে সিজোৱা হেৰিটো অলপ বেলেগ বেলেগ লৈ মানে মাছ ৰান্ধিলে ভাল লাগে আৰু এতিয়া ধৰক কিছুমান আমি এই কি কয় পাতত দি খাই ভাল পাওঁ কিছুমান জুইত পুৰি খায়ো ভাল লাগে আৰু কিছুমান ফ্ৰাই কৰি পেলাই খাই ভাল লাগে সকলো মাছ মানে কি কয় চব তাৰমানে ভাল নালাগে এতিয়া মোৰ প্ৰিয় মাছ বুলি ক'লে ক'বলৈ গ'লে প্ৰথমতে মই ক'ব লাগিব যে এই সৰু সৰু যিটো মানে মোৱা দৰিকণা মাছখিনি সেই মাছখিনি আপোনাৰ এই পাতত দি খাবলৈ ভাল লাগে পাতত দিয়া মানে আপোনাৰ কলপাত বা কৌপাতত মানে পান হেৰি কি কয় তাতে নহৰু অকণমান আদা দি পেলাই কণ জলকীয়া হ'লে বেছি ভাল লাগে আৰু মানধনিয়া হ'ব লাগে বা আপোনাৰ হেৰি এই এনেকুৱা ধনিয়া দি পেলে কি কয় তেল নিমখ দি পেলাই তাক মানে হেৰি পাতত জুইত এনেকৈ পাতত দি খালে দি পেলাই পিটিকি খাবলৈ ভাল লাগে আৰু আমাৰ গৰৈ শ'ল মাছ এইবোৰ মানে কি কয় আপোনাৰ পুৰি পেলে নহৰু এইটো গোল নেমুটো চেপি পেলাই নিমখ চিমখ দি জলকীয়া কণ জলকীয়া বা জলকীয়া শুকান জলকীয়া হ'লেও পুৰি পেলাই তাক মানে গুড়ি কৰি পেলাই দিলে খাবলৈ ভাল লাগে তাৰপাছতে আপোনাৰ অন্যান্য ডাঙৰ মাছবোৰ ফ্ৰাই কৰি খাবলৈ ভাল পাওঁ আৰু কিছুমান মাছ আছে এতিয়া গৰৈ মাছটো অকণমান ডাঙৰ হ'ব লাগে গৰৈ মাছ কেৱল মোৰ আটাইতকৈ ভাল লাগে আপোনাৰ খুতুৰা শাকৰ লগত মানে দিলে মানে খুতুৰা তাৰপিছত ঘৰৰ আলু কি কয় তাৰপিছত কচু থাকিব লাগিব তাত কচু মানে গুটি কচুটো তাৰপিছত আৰু ঔ টেঙা এইকেইটা দি মেলি তাত আৰু মানে হাল আদা দি পেলাই জলকীয়া দি পেলাই এনেকৈ খাবলৈ কি কয় বনালে মানে খাই ভাল লাগে তাৰপিছতে মানুহে সাধাৰণতে লোকল মাছবিলাক খাই ভাল পায় লোকেল মাছৰ সোৱাদটোও ভাল আমাৰ সাধাৰণতে আমাৰ অসমত বৰ মিঠা মিঠা মাছবিলাক পোৱা যায় আপোনাৰ বয়ি ব্ৰহ্মপুত্ৰৰ বৰিয়লা মাছ তেনেকৈ কাকডোঙাৰ বৰালি আগতে ডিব্ৰুগড় চেঁচা নদীৰ মাছখিনি বৰ সোৱাদ আছিলে বৰ তেল কিন্তু আজিকালি মানে কিহৰ কাৰণে নাজানো আৰু তাহাঁতে মানে সেই এইটো শেলুৱৈ চেলুৱৈ ইত্যাদিবোৰ খাবলৈ নেপায় কাৰণেই মানে সোৱাদটো কমিলে নেকি কিন্তু তথাপিতো এতিয়া লোকেল মাছেই মানে খাই ভাল পায় মানুহে বিচাৰে বেছিকৈ বিচাৰে